মই কোনো তেনেকৈ গোটত ভাগ লোৱা নাই বা কোনো ক্লাবত যোগদান কৰা নাই কিন্তু তেনেকুৱা গোটত মানে যোগদান কৰিবলৈ মনটো আছে কাৰণ বহুত মানুহৰ লগত লগ হোৱা হয় আৰু নতুন নতুন কথাও শিকা হয় যিমান ভাল হেৰি চৰ্চা কথাও চৰ্চা হয়

তেনেকুৱা মানে যোগদান কৰিবলে মোৰ মন যায়ো